হেল্ল' অঁ অঁ মই প্ৰণীতা দাসে কৈছোঁ হয় মই শ্বিলঙৰ পৰা কৈছোঁ মই অসমলৈ আহিব বিচাৰিছোঁ অসমৰ মানে কি কি উৎসৱ পাতে বাৰু জনাবনে অঁ

অঁ অঁ অঁ অঁ অঁ অঁ হয়

অঁ হয় হয় অঁ হয় হয় অঁ অঁ অঁ অঁ দেখুৱাব বাৰু অঁ অঁ হ'ব বাৰু ঠিক